মই অসমীয়া ভাষাটো গুৰুত্ব বুলি ভাবোঁ কাৰণ অসমীয়া আমি জন্মৰ পৰাই অসমীয়া ভাষাই শিকি আহিছোঁ অসমীয়া ভাষাৰ লগত আমাৰ বহুতো ওতঃপুত জড়িত হৈ আছে কাৰণ অসমীয়া ভাষাটো নাজানিলে আমি অইন ভাষা তেনেকৈ লগতে শিকিব নোৱাৰোঁ আমাৰ অসমীয়া ভাষাৰ পৰাই সকলো আৰম্ভ হয় তে অসমীয়া ভাষাটো গুৰুত্ব দিয়াটো ভাবোঁ কাৰণ আজি আমি নতুন প্ৰজন্মই হয়টো বেলেগ ভাষা শিকিবলৈ হ'লেও আগৰ প্ৰজন্ম মানুহে অসমীয়া ভাষাটোতেই গুৰুত্ব দিব কাৰণ আমি অসমীয়াহে বেছিকৈ জানো অইন ভাষাটো তেনেকৈ নাজানো চাইনবৰ্ড এখন পঢ়িব হ'লেও আমি অসমীয়া ভাষাটোহে বুজি পাওঁ ঠিক তেনেকৈ ক'বলৈ গ'লেও আমি অসমীয়া ভাষাটো লিখা থাকিলে আমাৰ কাৰণে সহজ হয় আৰু ল'ৰা ছোৱালী অসমীয়াই জন্ম এতিয়া অসমীয়া ভাষাটো শিকাটো মই বহুত গুৰুত্ব বুলি ভাবোঁ অসমীয়া ভাষাই সংস্কৃতিয়ে আমাৰ জীৱন গতিকে অসমীয়া ভাষাটো মই গুৰুত্ব বুলি গুৰুত্ব সহকাৰে ল'ব বুলি ভাবোঁ ল'ৰা ছোৱালীক শিকাব অসমীয়া ভাষাটো শিকাব লাগে বুলি মই ভাবোঁ